মই এটা কুৰ্তি কিনিলোঁ কুৰ্তিৰ কাপোৰটো ঘৰত আহি চাইছোঁ ইমান ডাঠ গৰমত পিন্ধিবৰ কাৰণে একদম আৰাম নহয় তাকে এতিয়া ভাবিছোঁ ঘূৰাই দিওঁ নেকি